অঁ হেল্ল' কি কৰিছ' অঁ ভালনে অঁ চবৰে ভাল এই বহুদিন ফোন কৰা নাই তোলৈ খবৰ এটা লওঁচোন মোও এটা সমস্যা এটা হ'ল দুইটাই লগখাই নহয় ফোন এটা কৰোঁচোন অঁ এই পাছপ'ৰ্ট কাৰ্যালয়লৈ ফোন এটা কৰিব লাগিছিল ও তাকে কেনেকেনো কৰিম কিনো কথা পাতিম আজিলৈকে কৰিয়ে পোৱা নাই তই অকণমান বুজাই ক'ব পাৰিবি নি বাৰু অঁ অঁ নহ'লে কাৰোবাৰ পৰা সুধিবিচোন বাৰু কেনেকেনো কি কৰিব লাগে অঁ অঁ অঁ অঁ অঁ অঁ তই মোক জনাবি আকৌ দেই অঁ অঁ এতিয়া নহ'লেও অকণমান পিছত হ'লেও মানে আৰু তই যেতিয়া আজৰি পাৱ তেতিয়া মোলৈ ফোন কৰিবি তাৰপিছত ক'বি আৰু ঠিক আছে দে হ'ব দে হ'ব